মই মোৰ খেতিক জন্তুবোৰৰ পৰা ৰক্ষা কৰিবলৈ কিছু কিছু অংশত মই সামৰ্থ অনুযায়ী জেওৰাৰ ব্যৱস্থা কৰি ৰাখিছোঁ আৰু কিছু কিছু অংশত মই নিজেই উপস্থিত থাকি সুৰক্ষা দিওঁ সাধাৰণতে মোৰ খেতিবোৰত গৰু ছাগলী এনেবোৰ জন্তুৱে বেছিকৈ আক্ৰমণ কৰে গৰু ছাগলীয়ে এবাৰ শস্যবোৰৰ নষ্ট কৰি দিয়াৰ পাছত আকৌ নতুনকৈ সজীৱ হৈ উঠিবলৈ যথেষ্টখিনি সময়ৰ প্ৰয়োজন আৰু কিছু কিছু কিছু শস্য পুনৰ সজীৱ হৈ নুঠেই এনেধৰণৰ জন্তুবোৰে আক্ৰমণ কৰিলে শস্যবোৰ নতুনকৈ সজীৱ হৈ উঠিব বুলি আশা খুব কমে হয় সেইবাবে মই প্ৰতিডৰা খেতিতে খেতিকেই সযতনে ৰাখিবলৈ চেষ্টা কৰোঁ